স্কুলীয়া শিক্ষা শেষ কৰি সকলো শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণ বা পৰিয়ালৰ ব্যৱসায় চলাই নিয়া বা নিজৰ অঞ্চলত চাকৰি কৰিব লগা ক্ষেত্ৰত মই ক'ব পাৰোঁ যে এইটো তেওঁলোকৰ নিজৰ পৰিস্থিতিৰ ওপৰত ডিপেণ্ড কৰিব যে তেওঁলোকে ভৱিষ্যতে কি কৰে যিহেতু কাৰোবাৰ মন উচ্চ শিক্ষা লোৱা বা কিছুমানৰ ব্যৱসায় বাণিজ্য কৰা আৰু কিছুমানৰ নিজৰ জেগাৰটোৰ উন্নতি কৰা ক্ষেত্ৰত থাকে সেয়েহে এইটো তেওঁলোকৰ নিজৰ পৰিৱেশ আৰু পৰিস্থিতিৰ ওপৰত ডিপেণ্ড কৰিব আৰু তাৰ লগতে তেওঁলোকে কি বিচাৰে নিজৰ পৰা বা নিজৰ সমাজখনৰ পৰা বা নিজে কি দিব বিচাৰে এইটোৰ ওপৰত গুৰুত্ব দিয়াটো উচিত বা তেওঁলোকে গুৰুত্ব দিব লাগে যে তেওঁলোকে নিজে কি বিচাৰে বা সমাজৰ পৰা কি বিচাৰে